ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মোৰ অসম ৰাজ্যখনেই প্ৰিয় কাৰণ মই অসমৰে বাসিন্দা

গেছ মানে বিশুদ্ধ বতাহ ইয়াত আছে বুলি ভাবোঁ

আৰু

ভাষা আছে প্ৰত্যেক ৰাজ্যৰে তেওঁলোকৰ সেইবিলাক বুলি জানো কিন্তু সেইবিলাকৰ

প্ৰকৃতিৰ ধুনীয়া মনোমোহা ৰূপ আছে আৰু অসমৰ মানে বেছিভাগ গছ গছনি পাহাৰ আছে পাহাৰ ভৈয়াম জলবায়ু ইয়াত ঠাণ্ডা ইমান গৰমো নহয় সেইকাৰণে ভাবোঁ প্ৰদূষণবিলাক কম বুলি ভাবোঁ

যে অসমৰ ভাৰতৰ বাহিৰৰ জেগাবিলাক বৰ ভাল কিছুমান মুম্বাই

ব'হাগ বিহু বিহু তিনিটা বহাগ বিহু মাঘৰ বিহু আৰু কাতি বিহু অসমীয়া মানুহে পালন কৰে

হাতত জেতুকা লয় নতুন বছৰ ভাল লাগে সেইকাৰণে ব'হাগ বিহুত বহুত আনন্দ কৰা হয় ব'হাগ বিহু কেইবাদিনো বিহু হয় সাতদিনমান বিহু হৈ হৈয়ে থাকে তাৰপিছতে আহে আমাৰ মাঘৰ বিহু মাঘৰ বিহুতো ভাল লাগে মাঘৰ বিহুত আমাৰ কি হয় এই মেজি পতা হয় ঠাণ্ডা দিন তেতিয়া আৰু জুই ফুৱাবলে ভাল লাগে মেজি জ্বলোৱাবলগীয়া হয় মেজি কাৰণে আকৌ খৰি ফালিবলগীয়া হয় খৰি ফালি মাঘৰ বিহুতে খৰি ফালি ভোজ ভাত খোৱা হয় ভোজ ভাত খায় তাৰ পৰা পিছদিনা আকৌ জা জলপান খুওৱা হয় বিহু সেই তেনেকৈ পালন কৰা হয় মাঘৰ বিহু তাৰপিছত আৰু কাতি বিহু আছে কাতি বিহু পালন কৰা হয় কাতি বিহুত তুলসী ৰোৱা হয় তুলসী ৰুই ঘৰে ঘৰে গৈ তুলসী তলত নাম গোৱা হয় ঘৰে ঘৰে মাহ প্ৰসাদ ওলায় সেইবিলাক খোৱা হয়

নামঘৰ থাকে নামঘৰত নাম গুণ গায় নাম গুণ গায় আৰু ভাওনা চাওনা পাতে সেইবিলাক আনন্দ লাগে বিশেষকৈ আৰু ক'বলে গ'লে অসমৰ সংস্কৃতি হেৰিটো বহুত ভাল আৰু মানুহখিনিও ইয়াৰ বেলেগ বেলেগ মানুহ থাকে ইয়াত কেইবা জাতিও মানুহ থাকে মিলি হৈ পেলাই মানে চবে একেগোট হৈ তাৰ হিন্দীভাষী মানুহো থাকে অসমীয়া মানুহ বিশেষকৈ বেছি আৰু থাকে

ধৰক হুঁচৰি চুঁচৰি এইবিলাক থাকে ব'হাগ বিহুত বিশেষকৈ সেইবিলাক হয় আকৌ সেইবিলাক অতি ভাল লাগে মানে সেইবিলাক মানে অসমৰ যিখিনি কালচাৰেলৰ ক্ষেত্ৰত আৰু তেনেদৰে ইয়াৰ জলবায়ুটো ভাল মই সেইটো কাৰণে অসমখনকে মানে ভাৰতৰ ভিতৰত মোৰ প্ৰিয় আৰু সেইটো কাৰণে আৰু